বহুতো বেয়াকৈ প্ৰভাৱ পেলাইছিল আমাৰ সেইখিনি সময়ত বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল ঘৰৰ পৰা মানুহ ওলাব নোৱাৰা হৈছিলে আৰু মানুহে ইজনে সিজনক চুব নোৱাৰা হৈছিলে বিশেষকৈ আমাৰ

বহুতো মানুহৰ প্ৰাণ লৈছিল সেইটো কাৰণে বহুতো ভয় খাবলগীয়া হৈছিল আমি মানে

আৰু যান বাহনৰ যে আমাৰ বহুত সমস্যা হৈছিল যান বাহনৰ ক্ষেত্ৰত আমি সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল আমি বহু আমি ক'ৰবাত যাওঁ বুলি ক'লে বা ডক্তৰৰ ওচৰতে কিবা অসুখ দেখুৱাবলৈ যাওঁ বুলি ক'লেও বহুত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল বিশেষকৈ যান বাহনৰ যান বাহনত আমি যাবলগীয়া হ'লে বহুতো নীতি নিয়মৰে যাবলগীয়া হৈছিল